অ' কোনে কৈছে বাৰু অ' অ' কওকচোন অ অলপমান আগতকৈ অলপমান ভাল পাইছোঁ আৰু খাইছোঁ খাইছোঁ ৰাতিপুৱা গধূলি ভালকে খাই আছোঁ বাৰু অকণমান দুৰ্বলভাৱটো আছে আৰু তথাপিটো আৰু দৰৱখিনি আৰু ভালকে খালে পিছত ভাল পামগে চাগৈ অ' তাকে ক'ৰ্চটো কম্প্লিট কৰিবই লাগিব ক'ৰ্চটো কম্প্লিট কৰিলেহে আজিকালি বেমাৰবোৰ ভাল হয় সেই গতিকে খাই আছোঁ আৰু ভাল হ'লেই হ'ল আৰু তাকে অকণমান গাটো দুৰ্বল আছে আৰু লাহে লাহে অকণমান অ' অ' তাকে তাকে কৰিছোঁ আৰু খোৱা বোৱাবোৰ খাইছোঁ অ' খালো খালো খালোঁ খালোঁ খাই কৰি পিনে অকণমান ৰেষ্ট লৈ আছোঁ খাই কৰি আহিছোঁ অ' অ' অ' লৈছোঁ বাৰু দৰৱখিনি লৈছোঁ বাৰু তাকে হ'ব দিয়ক অ' অ'